অঁ কোনে কৈছে বাও হয় হয়

অঁ পিঠাপনা যোগাৰ কৰা হৈছে বাৰু অঁ মই তিল পিঠা তাৰপৰা তেল দিয়া পিঠা তাৰপৰা জলপান চিৰা সান্দহ কোমল চাউল সেনেকৈ জলপান উলিয়াম বুলি ভাবি আছো অঁ

অঁ অঁ অঁ হ'ব দে